অঁ হয়নি অঁ কোনে কোনে কৈছিলে হয় নেকি অঁ অঁ কওকচোন বাৰু

অঁ দোকান ন ক'ত নো

অঁ অঁ অঁ ঠিকে ঠিকে আছে আকৌ তেতিয়াহ'লে দিম আকৌ লগে ভাগে

অঁ অঁ

অঁ অঁ অঁ পিঠা পনা দিলে ভাল হ'ব অঁ অঁ অঁ অঁ অঁ ভালে আছে অঁ অঁ পিঠা পনা আৰু চাহৰ

অঁ অঁ এতিয়া হেৰি নহয় আৰু পইচাটো লাগিব নহ'লে কিমান পইচা ইনভেষ্ট কৰিম বুলি ভাবিছে আৰু অঁ অঁ অঁ অঁ অঁ এতিয়াতো পিঠা পনাটো এতিয়াতো বেছিদিন নায়েই পালেহিয়ে বুলি ক'ব পাৰি এতিয়াতো সোনকালে বনাবলে যা যোগাৰ কৰিব হ'লেই অঁ তিনিদিনীয়া কাৰ্যসূচী অঁ অঁ

অঁ নিমকি

অঁ অঁ কাষ্টমাৰ ঘূৰি যাব নেলাগ অঁ অঁ অঁ

অঁ ময়ো যদি হেৰি হয় তেতিয়াহ'লে দুইটাকে একে লগে লগে ভাগে মিলি কৰিম আৰু অঁ পিঠা অঁ অঁ আমাৰ বৰা চাউল মই বৰা চাউল ঠিক কৰিম বাৰু

অঁ পেকেটও পেকেজিং কৰিলে নিব মানুহবোৰে অঁ অঁ

অঁ মই হুৰুমটো বনাই নাই পোৱা বাউ চেষ্টা কৰিব পাৰিম চেষ্টা কৰিলে হৈ যাব অঁ অঁ অঁ অঁ

বিশ হেজাৰমান অঁ অঁ বিছ হেজাৰ মান হ'লে হ'ব যেন পাইছোঁ ইয়াত আকৌ চৰাইদেউ মহোৎসৱটোত তিনদিনীয়াকে পাতিছে নহয় অঁ এতিয়া কেনেকুৱা অঁ অঁ অঁ অঁ অঁ

অঁ অঁ

অঁ অঁ ল'লে পায় অঁ এতিয়া আকৌ

অঁ ডিচেম্বৰ পৰা আৰম্ভ হয় নহয় ডিচেম্বৰ

নেলাগিব অঁ

অঁ ঠিকে আছে তে আজি আঠাইছ তাৰিখ

অঁ চিৰা দৈ বনাব পৰা হ'ব অঁ আকৌ চুঙা চুঙা চাউল অঁ সেইটো হয় অঁ অঁ সেইটো হ'লে আকৌ বৰা চাউলটো লাগিব আকৌ সৰকে হয় নাই

অঁ বেছিকে লাগিব অঁ চাই ল'ব লাগে কিমান কি হয় প্ৰথম দিনাখনৰ বিক্ৰী যদি হেৰি তাৰ মানে গম পোৱা হ'ব আৰু কিমান কি বিক্ৰী হয় নহয়

অঁ চেলিংটো চাই চাই ল'ব লাগিব আকৌ পেকেটিঙো কৰিব লাগিব আকৌ পেকেটিঙৰ সেইবোৰ আনিব লাগিব দুজনী মানুহে নহ'ব অঁ এইটো পেকেটিং কৰিবলে হ'লে কেইজনীমান মানুহ গোটাই ল'ব লাগিব আৰু দুগৰাকীমান অঁ নহ'লে আকৌ অঁ অঁ অঁ আকৌ তিল পিঠাটো

অঁ অঁ অঁ অঁ

অঁ অঁ অঁ

অঁ ধূপ চাকি অঁ

অঁ এবাৰ ওলালে এবাৰ ওলালে ওলাব পৰা হ'ব আৰু

অঁ অঁ

অঁ অঁ

ন'ব অঁ অঁ অঁ অঁ অঁ এতিয়াহে মা অঁ এতিয়া মালপোৱাটো বনালে নহয় মালপোৱাটো বনালে এতিয়া চব পেকেটিং কৰি দিব লাগে দহটা দহটা অঁ অঁ মাল অঁ অঁ দহটাকে লাগে অঁ মানে পেকেটিং কৰি থৈ দিব লাগ অঁ ভালকৈ বনাব লাগে তিল চিল সৰকে দি পিনি খাবলে টেষ্টিং হোৱাকৈ আৰু এবাৰ খালে মানে মানে এবাৰ খালে মানে মানুহে ভালকে আকৌ খাব পৰাকে আৰু অঁ অঁ অঁ

অঁ অঁ

অঁ অঁ বা ওলালে আমি গম পাই যাম নাই কেনেকুৱা কি ধৰণে হ'ব অঁ অঁ অঁ অঁ অঁ অঁ এতিয়া অঁ হ'ব নে দিয়া মিলাই ল'ম অঁ অঁ অঁ ঠিক আছে হ'ব অঁ